অঁ ঐ মই পথাৰতে আছো ডাঙৰি বান্ধি আছো অঁ অঁ বিহু পালেহি আকৌ এতিয়া বিহুতে এতিয়া মেজিও পাতিব লাগে খানাও খাব লাগে তাকে আলোচনা বিলোচনা এটা কৰিব লাগিছিলে নহয় অঁ মিটিং এখন দিবলৈ কোনোবা এটাক ক'ব লাগে ল'ৰা এটাক

হেঁ অঁ ন খোৱাটো কৰিব লাগে তাৰমানে মই এনেকুৱা এটা ভাবিছোঁ গাঁৱৰ ল'ৰা বুঢ়া মানে চব গোট খাই পেলানি মেজিও পাতিব লাগে আৰু খানাটোও খাব লাগে এনেকৈ বুলি ভাবিছোঁ অঁ তাৰ লগতে মানে ধেমালি ধুমুলা কৰিয়ে মুঠতে ৰাতিটো কটাব লাগে অঁ অঁ

অঁ মাছ মাংসটোতো নামঘৰত নহ'ব নহয় ধৰ পথাৰতহে খাবপৰা হ'ব মাছে মঙহে

তাকে হেঁ অঁ তাৰপিছতে হেৰি কৰিব লাগে কাইলৈ বা পৰহিলৈ এই দুদিনৰ ভিতৰতে মিটিংখন